প্ৰতিজন ব্যক্তিৰে নিজস্ব ভাল লগা আৰু বেয়া লগা থাকে সেই অনুসৰি তেওঁলোকে নিজৰ পচন্দৰ কোনোবা এজন লেখক লেখকক প্ৰিয় লেখক হিচাপে নিৰ্বাচিত কৰে মোৰ প্ৰিয় লেখক হৈছে হোমেন বৰগোহাঁই তেওঁৰ পুথিৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ কিছুমান উল্লেখযোগ্য উপন্যাস আছে সুবালা পিতা পুত্ৰ হালধীয়া চৰায়ে বাওধান খাই আদি আৰু তেওঁ বিভিন্ন ধৰণৰ চুটি গল্পৰ পুথিও ৰচনা কৰিছে বিভিন্ন নৰক বিভিন্ন কোৰাছ আদিৰ দৰে তাৰ উপৰিও তেখেতৰ আত্মজীৱনীমূলক কিছুমান ৰচনা আছে আত্মনুসন্ধান ধুমুহা আৰু ৰামধেনু এইবোৰ তেওঁক ভাল লগাৰ কাৰণ হৈছে তেওঁ যদিও এজন বা তেওঁৰ ইমান জ্ঞান থকাৰ পিছতো তেওঁ খুব সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰে আৰু তেওঁৰ যিখিনি উপন্যাস সেই উপন্যাসবিলাকত আমাৰ যিবিলাক বাস্তৱ জীৱনত ঘটি থকা সমস্য়া সেই ঘটনাবিলাকেই বিশেষভাৱে ঠাই পোৱা দেখিবলৈ পোৱা যায় বিশেষকৈ আমি যদি সুবালা উপন্যাসখনৰ কথা ক'বলৈ যাওঁ তেনেহ'লে সেই সুবালা উপন্যাসখনৰ যিবিলাক ঘটনা আছে সেই ঘটনাখিনি বাস্তৱত ঘটি থকা ঘটনা সেইবোৰত তেওঁ খুব পুংখানুপুংখভাৱে আলোচনা আগবঢ়াইছে সেইকাৰণে তেখেতক ভাল লাগে